হেল্ল' অঁ নয়না

হয় কোৱা

অঁ অঁ গমচম অঁ দেখিছো দেখিছা হয় অঁ

অ' পাৰিম মই পাৰিম অঁ মই বহুত ভাল ডিচিশ্য়ন লৈছা মই ভাবি আছিলোঁ যে এনেকুৱা এটা চাফাই অভিযান স্কুলবোৰত কৰিলে বহুত সুবিধা হ'ব বুলি ষ্টুডেণ্টখিনিৰো বহুত সুবিধা হ'ব বহুত ভাল ডিচিশ্য়ন লৈছা ত' আমি এইটো কৰিব পাৰোঁ যে আমি গোটেইখিনি লগ হৈ কিছু ঝাৰু বা এনেকুৱা দীঘল দীঘল কিছুমান ঝাৰু পাই নহয় সেইবোৰ আমি কিনি লৈ আমি চবে টকা উঠাই মেলি এনেকৈ কিনি আমি স্কুলবোৰত তেতিয়া আমি আমি য চবে লগ হৈ পেলাই যাব পাৰোঁ নহ্

হয় হয় অঁ অঁ অ ঠিকে আছে মোক আগ আগ আগতে জনাই দিবা দুদিনমান আগতে আৰু কিবা বজাৰ ঘাট যাব লগা হ'লেও মোক জনাবা দেই মোৰো ভাল লাগিল দিয়া দিয়া মোক যে তুমি লগ ধৰিলা বহুত ভাল লাগিছে ঠিক আছে